হেল্ল' হেল্ল' খুৰীমা কি কৰি আছে অঁ গেলোঁ হয় ৰ'ব আপুনি কি আনবা যাব অঁ মোক' ৰাখছিল ৰ'ব মই এই মেখেলা চাদৰ একযোৰ কিনলোঁ হয় কোনখন দোকানৰপৰা কিনব অঁ হে এই মেখলা চাদৰ কিনে যদি নীলিমাৰ তাতে যাম দিয়ক

অঁ ভাত চাত খাৱা নাই ৰ'ব ভাত চাত খাই বাচন চাচন ধুই চাৰিটামানত ওলাম দিয়ক অঁ আৰু কিবা অলপ কিবা বেলেগো বস্তু চস্তু ল'বা আছিল সৰু অলপ অঁ অঁ আৰু কিবা ল'ব নাকি আপুনি অঁ বাকী আপনাৰ কি পিঠা চিঠা বনালক নাকি বিহুৰ অঁ আমাৰ বনোৱা নাই ৰ'ব মানে অলপমান কিবা দিগদাৰ হৈ আছে সেইকাৰণে আজি বনাম বুলি ভাবছোঁ ৰাতি এই বাজাৰখিনি কৰি আহি এথোন এনকে আহি এখোন বনাবা লাগব অঁ আহি ৰাতি হ'লেও বনম আৰু আপুনি কেনেহেন কাপোৰ কিনবনো অঁ পাটৰ কাপোৰ ল'ব নাকি অঁ কিমানমান অঁ কিমানমান দামৰ ল'বনো অঁ কিবা নতুন কাপোৰ আইছে বোলে মই সুধছিলোঁ সেইদিনা ফোন কৰি অঁ নতুন কাপোৰ আইছে বুলি কৈছে যাবা দিছে তালৈ মই আপোনাক ফোন কৰবাই খুজছিলোঁ ৰ'ব যাবা কাৰণে লগ ধৰবা অঁ অঁ দুযোৰ আনলি দুযোৰ আনলি দামটো অলপ মিলে এথোন কমতে দিব আৰু চিলৱাটো চিল' বাৰু দিবা লাগব নহয় চিলাটোও অলপমান কমত হ'ব অঁ বেছিদিন নায়ে দেখোন আৰু অঁ তাকেতো অঁ হ'ব দিয়ক অঁ এই মোৰো কিবা বিশালত সোমাই আহবা লাগব বিশালত অলপ কিবা চিনি তিনি আটা মেগি চেগি এইবিলাক ল'বা লাগব আৰু চিনি লাৰু চাৰু বনাবা লাগবো নহয় এইগিলাখান অঁ কিহেদি ভাত বনৈছিল অঁ বৃহস্পতিবাৰ কাৰণে

অঁ সেই বিহুৰ খাৱা নাই ৰ'ব আমাৰ হৈছে হে ভাত আৰু বিহু খাব মাতছেনে কোনোবাক বিহু খাবা কোনবাক মাতছেনে আত্মিয়হঁত বৰ্তমান মাতা নাই ৰ'ব একো যোগাৰ হোৱা নাই নহয় যোগাৰ হ'লে মাতিম আৰু সেই কি আছিল কাপোৰ চাপোৰ দি দিলাক নাকি আহাক অঁ অঁ অঁ আমাৰ দিয়াই নাই ৰ'ব কাকো আজিয়ে কি আমাৰ কাকো দিয়া নাই ৰ'ব সিখিনিয় আৰু গোটেইখিনি দিয়া মানুহক দিয়াখিনিও বা সেইখিনিও একেলগে কিনি লৈফালাক আৰু আজিয়ে দাম আছে সেইখিনি আজিকালি বহুত দাম আৰু এটা কাম কৰিম দিয়ক আমি বেলেগ দকানতো চাম দিয়ক কাপোৰ বেলেগ আৰু কাপোৰো চাদৰ মেখেলাও চাব লাগছিল নহয় অঁ চাদৰ মেখেলত দকান আছে নহয় অঁ ততে চাম দিয়ক অলপ এনকে অঁ হ'ব দিয়ক অলপমান ঘূৰি পাকি দাম দাম দৰ মিলে আনবা লাগব ঘূৰি পাকি চাওঁতে আৰু টাইম লাগব না অলপ দেৰি হ'ব দিয়ক আহোঁতে অঁ অঁ খাইছে অঁ কামখিনি আছে ৰ'ব কাম চাম কৰি আৰু অলপ ওলাই যাম একেবাৰে অঁ অঁ সেই বাকী ভালেই আছেনা আপোনাৰ ঘৰত অঁ আপোনাৰ পিঠাগুড়ি ক'ত খুন্দছে আমাৰখিনি হ'লে আপোনাহঁতৰ ততে খুন্দবা আহিম দিয়ক আমাৰ ঢেঁকী চেকী নাই না অঁ অঁ তাকেইতো ভাবি আছিলোঁ ক'ত খুন্দিম ক'ত খুন্দিম আপোনাৰ হাততে আইবা লাগব দিয়ক ল'লে ভালেই আছে নো ঢেঁকীটো অঁ অঁ দিয়া হ'ব হ'ব দিয়ক হ'লি অঁ দেওঁ দিয়ক